আমাৰ অঞ্চলৰ এম পি হৈছে প্ৰদান বৰুৱা আৰু এম এল এ হৈছে মানৱ ডেকা আৰু পঞ্চায়তৰ সভাপতি হৈছে মৌচুম লাহন তেওঁলোকক মই ব্যক্তিগতভাৱে সভাপতি আৰু এম এল একহে লগ পাই পাইছোঁ আৰু প্ৰদান বৰুৱাক বিশেষভাৱে তেওঁক লগ পোৱা হোৱা নাই এম এল এ আমাৰ গাঁৱলে এবাৰ আহিছিল আৰু গাঁৱলে আহি আমাৰ ৰাইজৰ লগত বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে পাতিছিল আৰু সমস্যা যেতিয়া তেওঁক কোৱা হৈছিল আমাৰ ৰাস্তাটো তেওঁ নিৰ্মাণ কৰি দিছিল আৰু বৰ্তমান নামঘৰত যি বস্তুৰ আমাৰ অভাৱ হৈছিল তেওঁ আমাৰ নামঘৰৰ কাৰণে দি থৈও গৈছিল আৰু সভাপতি বুলি ক'বলৈ যাওঁতে তেওঁৰ মোৰ লগত খুবেই ভাল তেওঁৰ লগত মই হওক সকলো কথা আমি ঘৰুৱাভাৱে প্ৰ্যতেকটো কথাই তেওঁৰ লগত শ্বেয়াৰ কৰি আহিছোঁ আৰু ব্যক্তিগত সমস্যা হওক বা ৰাজহুৱা সমস্যা হওক তেওঁ সমাধানো কৰিছে